আমাৰ ওচৰত দুখন পশু চিকিৎসালয় আছে আমাৰ গৰু যদি গাই কেতিয়া বেমাৰ গেমাৰ হ'লে তেওঁলোকৰ পৰামৰ্শ লওঁ ল'লে তেওঁলোকে আহে আহি বেজী চেজী দিয়ে আৰু বাৰিষা ডাঙৰ পানী হ'লে ধেৰ বেমাৰ সোমাৰ হয় হ'লে তেওঁলোকে নাৱেৰে আহে আহি কেতিয়াবা ইয়াত কেম্প পাতে কেম্প পাতি পেলাই পশু চিকিৎসালয় গৰু বহুতখিনি সেইকাৰণে তেওঁলোকৰ পৰা মই সুবিধা পাওঁ আৰু তেওঁলোকক যেতিয়াই আমি বিচাওঁ তেতিয়াই পায় বাৰিষা যেতিয়া ডাঙৰ পানী নাৱেৰে আহে আহি ইয়াৰ গৰু দানা পানীও দি দিয়ে কেতিয়াবা ভেটেনেৰীফালৰ পৰা আৰু বহুতখিনি খৰচ বছো কয় আমাক দৰৱ পাতি দিয়ে আৰু আমাৰ বহুতখিনি সা সুবিধাও দিয়ে আমি তেওঁলোকক ঘৰৰ কাৰণে পৰামৰ্শ লওঁ খুৰা ফটা বেমাৰ হৈ কেতিয়াবা ভৰিৰ খুৰা ফাটে তেওঁলোকে সেইখিনি পটাচ চটাচ দিয়ে দি পেলাই ধোৱা পখলা কৰে কেতিয়াবা আকৌ হেৰি হয় জ্বৰ হয় জ্বৰ হ'লেও তেওঁলোক আহে আহি আমাক বেজী কুজী দিয়ে খৰচ বৰছ কৰে এই ইত্যাদি আমি এই কামখিনি কৰি লওঁ কৰাৰ পিছত তেওঁলোকৰ সৈতে আমি বহুতখিনি পৰা সুবিধা পাওঁ আৰু বহুত কামো আগও বাঢ়ে কেতিয়াবা তেওঁলোকে আহে আহি আমাক দিহা পৰামৰ্শ দিয়ে ঔষধ দিয়ে দি থৈ যায় আৰু দানা গোটেইখিনি যিখিনি যাৱতীয় হেৰি কৰিব লাগে তেওঁলোকৰ পৰা আমি যোগাযোগ কৰিওঁ তেওঁলোকে আমাক কৰি দিয়ে কৰোৱা হয় সেইখিনি পৰা আমি বহুত সুবিধা পাওঁ আৰু আমি তেওঁৰ কাৰণে তেওঁবিলাকৰ কাৰণে আমি যথেষ্ট হেৰি কৰোঁ শ্ৰদ্ধা কৰোঁ তেওঁলোকেও আমাক বহুতখিনি সহায় সাৰথি কৰি পেলাই বোলে কিবা বেমাৰ আজাৰ যদি হয় আহে আহি পেলাই মাতিলে আহে তেওঁ বহুত কষ্ট কৰি আহে আহি পেলাই হেৰিকে সুবিধাখিনি পাওঁ আৰু কোনো অসুবিধা নহয় তেওঁলোকৰ পৰা আমি বহুতখিনি সুবিধা পাই যাওঁ পোৱাৰ কাৰণে আমি চিকিৎসাখিনিত আগবাঢ়ো আগবাঢ়িব পাৰোঁ আৰু তাৰ বাহিৰে ফলগতি হৈ ইনকমো হওঁ বেমাৰ আজাৰৰ পৰা বহুত হ্ৰাস পাওঁ বেমাৰ আজাৰ কাৰণে আমি বৰ বেছি চিন্তা কৰিব নালাগে তেওঁলোকে কেতিয়াবা আহি ঘৰে ঘৰেও আহি যায় কেতিয়াবা ইয়াত কেম্প যায় কেতিয়াবা ইয়াত আহি বা মাতে যা আমাৰ গধূলি তেওঁলোকে যিটো দ দৰৱ হয় যি বস্তু লাগে সেয়ে আমাক দিয়ে সেইখিনিৰ কাৰণে আমি বৰ অসুবিধা নাপাওঁ আৰু আগলৈও নাপাওঁ বুলি ভাবিছোঁ আৰু এতিয়া যিখিনি গো আছে গৰু প্ৰতিপাল কৰি কৰিব পাৰে সেইখিনিও আমি প্ৰতিপাল কৰি পেলাই হেৰি কৰোঁ ভেটেনেৰি বা হেৰিয়াৰ পৰা আমাৰ একো অসুবিধা নহয় ওচৰে পৰা আমাৰ দুখন তিনিখন বা হেৰি আছে হেৰি ভেটেনেৰি হস্পিতেল আছে তাৰপৰাও আনি সেই দৰৱ পাতি আহে তেওঁলোকৰ পৰাও আনোঁ য'ৰে তৰে আমি আনি পেলাই য'তে যোনখিনি আমাৰ সুবিধা হয় সেইখিনিৰ পৰা আনি আহে আৰু তেওঁবিলাকৰ মাতিলে আহে আহি পেলাই আমাক যিখিনি কৰিব লাগে সেইখিনি কৰি থৈ যায় কৰি মেলি আমাক চিকিৎসা কৰোঁ আৰু গৰু গাইখিনি আমাৰ হাঁহ কুকুৰা গৰু গাই যিখিনি আছে সেইখিনি সকলোৱে ভেটেনেৰী পৰা আমাৰ সুবিধা পাওঁ আৰু কোনো অসুবিধা আমি পোৱা নাই আজিলৈকে আৰু নাপাওঁ গতিকে আমি ভেটেনেৰি কাৰণে আমি বৰ হেৰি আছে সুবিধা আছে আৰু কোনো অসুবিধা হোৱা নাই সুবিধা হ'ব আগলৈও আমি সুবিধা পাই থাকিম আৰু তেওঁলোকৰো পৰামৰ্শ লৈ থাকোঁ তেওঁলোকেও আমাক সুবিধা দি থাকে কেতিয়াবা আহিলেও আমাক খা খবৰ কোৱা কেনেকুৱা আছে কেনেকৈ কি কৰিছে আপোনালোক ভালে আছেনে বা এইবোৰ সদায় আমিও কওঁ কিবা এটা ক'লেও আমি পতককৈ যাওঁ আমাক বুজাই দিয়ে নুবুজাটো এনেকৈ কৰিব এনেকুৱা এনেকুৱা কৰিব বা জ্বৰ চৰ হ'লেও কিবা এটা কৰিলে বা আপোনালোকে এনেকুৱা কৰিব বা গৰম পানী চৰম পানী বা কিবা কিবি খুৱাব বা হেৰি কিবা চাপৰ তাপৰ খোৱাব খীনালেও যদি সেইবোৰ আমাক সব দিহা মাংস দিয়ে তেওঁলোকে দিহা পৰামৰ্শই আমি সব কামখিনি কৰি থাকোঁ আগলৈও কৰি যাম বুলি ভাবিছোঁ আৰু তেওঁলোকৰ সঘনে আমি পশু পালন কৰা পশু পালন বা যিখিনি বিষয়ে আমি সেই হাঁহ পাৰ বা পশুপালত গোপালনত সকলোৰে কাৰণে আমি যিখিনি পৰামৰ্শ ল'ব লাগে সেইখিনি তেওঁলোকৰ পৰা পৰামৰ্শ লৈ কৰি যাম আৰু কৰি আছোঁ আগলৈও কৰি থাকিম আমাকো তেওঁলোকে ভাল পৰামৰ্শ দিব ভাল দিহা পিঠি দি আমাকো কিছুমান ইনকমৰ পথত আগুৱাই নিব আৰু আমিও যাব পাৰিম আৰু তাৰ পৰা আমি গৈছে তেখেতসকলক আমি শত ধন্যবাদ দিছোঁ আৰু তেখেতসকলকো আমাক বৰ মৰম চেনেহে কৰি পেলাই আমাক সকলোৱে কিনি পাতি মনৰ যিখিনি আছে বা নুবুজো বা যিখিনি বুজাই মেলি দিয়ে সেইখিনি আমি ভাল ধৰণে তেওঁলোকৰ নিয়ম কানুনৰ মাজেদিয়ে আমি ধুনীয়াকৈ চলি থাকোঁ আৰু চলি যাম বুলি আমি ভাবিছোঁ সেই গতিকে আমি আজি এই কথাখিনিকে কৈছোঁ আৰু ক'ম আৰু কৰিবলগীয়াখিনিও আমি কৰি যাম আৰু কোনো হেৰি নকৰোঁ আমাৰ যি পৰামৰ্শ হ'ব সেই পৰামৰ্শখিনি আমি দি যাব সেই পৰামৰ্শমতে ভেটেনেৰী যিখিনি ডাক্তৰে দিব বোলে তোমালোকৰ গৰু গাই এইটো হৈছে এইটো কৰিব আমুকটো হৈছে এনেকুৱা কৰিব এনেকুৱা হ'লে এনেকুৱা হৈছে হয় এনেকুৱা যদি গা মূৰ হয় এনেকুৱাটো কৰিব বা গৰম পানী দিব বা দানাটো সেইটো খুৱাব বা দৰব আমুক দৰৱটো খুৱাব বা লেখি হ'লেও দিয়ে বা যিটো তাত থাকে সেইটো হ'লেও দিয়ে আনোঁ সেইখিনি কৰি মেলি খুৱা বোৱা আমাৰ ভাল হয় কেতিয়াবা বৰ হেৰি হ'লে অসুবিধা হ'লে বা বচাব নোৱাৰা হ'লে কেতিয়াবা দুই এটা তেনেক ঢুকায় মৰিও যায় সেইখিনিও বা ডাক্তৰে বহুত টিটমেন লোৱাৰ পিছতো মৰি যায় কিছুমান সব সেয়াতে অকণমান অসুবিধা হয় নহয় ৰখাই বোলে সেই গতিকে আমি গোটেইখিনি তেওঁলোকৰ লগতে পৰামৰ্শ কৰি গোটেইখিনি কামত আগবাঢ়ি যাওঁ সেই গতিকে আজি আমি পশু চিকিৎসা যিবোৰ বিশ্বাস কৰোঁ আৰু বৰ আমাকো বহুত তেওঁলোকে বিশ্বাস কৰে আৰু তেওঁলোকৰ সম্পূৰ্ণ ফলগতি হৈছে এইখিনিৰ পৰা কৰি যে আমি ৰাইজৰ সেৱাৰ কাৰণে তেওঁলোকৰ বৰ আগ্ৰহ হৈছে আৰু আমিও জানো তেওঁলোকৰ যে বৰ আগ্ৰহে তেওঁলোকৰ যিটো পৰামৰ্শ দিম সেই পৰামৰ্শ আমি মানি লওঁ মানি চলি আছোঁ বা চলি থাকিম গতিকে আমি আৰু আগলৈকে এনেকুৱাখিনি বা হেৰি এই হৈ থাকিব লাগিব তেওঁলোকৰ লগত মিলা প্ৰীতিকে থাকিব লাগিব আৰু তেওঁলোকৰো আমি পৰামৰ্শ লৈ থাকিব লাগিব তেওঁলোকেও আমাক পৰামৰ্শ দি থাকিব আৰু আমাক যিখিনি সা সম্পত্তি বা গৰু ধন পশু হাঁহ পাৰ ছাগলী আছে সেইখিনিও আমি জীয়াই ৰাখিব লাগিব তেওঁ সেইখিনিৰ ওপৰতে আমি নিৰ্ভৰ কৰি থাকিব লাগিব নিৰ্ভৰ কৰি থাকে থাকিব লাগিব আৰু তেওঁলোকৰ লগত আমি মিলি জুলি থাকিব লাগিব তেওঁলোকো আমাক যি দিহা পৰামৰ্শ দিয়ে সেই দিহা পৰামৰ্শখিনিও আমি মানি চলিব লাগিব সেইকাৰণে আমি কওঁতো এইকেইটা কাম তেওঁবিলাকৰ লগত আমি সদায় মিলা প্ৰীতিৰে কিবা মৰম চেনেহেৰে থাকি তেওঁলোকৰ পৰামৰ্শত তেওঁলোকক যোগাযোগখিনি আমি কৰি থাকিব লাগিব আৰু আগলৈও কৰি থাকিম সেইবুলি আমি সকলোৱে একলগ গৈছোঁ আৰু আমাৰ লগতে গোটেইখিনি অঞ্চলত যিখিনি বা আমাৰ ওচৰৰ মানুহ আছে তেওঁলোকেও তেওঁলোকৰ লগতে যোগাযোগ কৰে তেওঁলোকেও গতিকে হাঁহ পাৰ কুকুৰা গাহৰি ফুৰি তেওঁলোকো স্বাৱলম্বী হয় তেওঁবিলাকো ইনকম কৰে গতিকে তেওঁলোকো এইখিনিতে বহুতখিনি আগবাঢ়ি গৈছে বা যাব বা আমিও যাম তেওঁলোকৰ লগতে সকলোখিনি পৰামৰ্শ দি যাব আৰু তেওঁ যিখিনি আছে আশে পাশে তেওঁলোককো তেনেকুৱা পৰামৰ্শ দি গৈছে বা দি যাব তেওঁলোকৰো ইনকমৰ পথ ত আগুৱাই যাব আৰু আমিও আগুৱাই গৈ আছোঁ সকলোখিনিয়ে মিলি এই কামখিনি কৰিছোঁ আৰু আমাৰ যিখিনি খৰচ বছ কৰিব লাগে দানা পানী পৰা ধৰি সেইখিনিও যথেষ্ট দানা গৰু আৰু দানা পাতি গোটাওঁ আৰু গৰু হাঁহ কুকুৰা ছাগলী যিখিনি আছে সেইখিনিকো আমি দানা পাতি খুৱাই খৰচ বছ কৰোঁ তেওঁলোকেও আমাক দিয়ে এইটো খুৱাব সেইটো খুৱাব এনেকুৱাখিনি পৰামৰ্শ দিয়ে সেই পৰামৰ্শতে চিকিৎসাখিনি কৰোঁ আৰু সা সুবিধাখিনিও আমি সহজে পাই থাকোঁ কোনো অভাৱ নাপাওঁ সেইবিলাকে আমাক দি থাকে আমি খোৱাই থাকোঁ